মোৰ চিলাই কাম কৰি ভাল লাগে চিলাই কামত আটাইতকৈ লাভজনক হৈছে ব্লাউজ চিলোৱা কামটো ব্লাউজ চিলোৱা কামটো এটা ব্লাউজত প্ৰায় এঘণ্টা কাটি কুটি এঘণ্টা পোন্ধৰ মিনিট বিছ মিনিট সিমান সময় প্ৰয়োজন হয় চুইডাৰ চিলাবলৈ অলপ সময় লাগে কাৰণ চুইদাৰ টপটো চিলাব লাগে আৰু পেণ্টটো চিলাব লাগে পেণ্টটো চিলাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় মেখেলা চাদৰ চিলালেও সময় নালাগে মেখেলাখন খুব বেছি পোন্ধৰ বিছ মিনিট সময় লাগে চাদৰখন পাৰি লগাওঁতে অলপ সময় লয় কিন্তু মেখেলাত পঞ্চাছ টকা বা ষাঠি টকাহে পোৱা হয় ছাদৰত আশী টকা পোৱা হয় কিন্তু ব্লাউজ চিলোৱালে সময় বেছি নালাগে যদিও তাত লাভৱিত হয় এটা ব্লাউজ চিলাবলৈ চাৰিশৰ পৰা পাঁচশৰ ভিতৰতো পা পোৱা যায় একেবাৰে কম ব্লাউজৰ চিলাই হৈছে আঢ়ৈশ টকা কঠিন পোছাক হৈছে চুইদাৰ পাতিয়লা পেণ্টটো চিলোৱা অতি কঠিন পাটিয়ালাৰ পেণ্টটো চিলাবলে সময় অলপ প্ৰয়োজন হয়

এঘণ্টা মান লাগে কোচ দি চিলাবলগীয়া হয় কাৰণেইটো সময় অলপ লয় মাফলাও গোঁঠা হয় মাফলাও গোঁঠোতে লাগে এখন মাফলাও গাঁঠিবলৈ দুই তিনিদিন লাগে যিহেতু আমি অকল গাঁঠ গাঁথনি কামতেই নাথাকোঁ কেতিয়াবা আমি বাকী কামো কৰা হয় সেইবাবে অলপ সময় লাগে

শৰাই ঢাকনি গঁঠা হয় শৰাই গাঁথনি গাঁঠোঁতে সময় বেছি নালাগে কিন্তু হেৰি গাঁঠোঁতে অলপ সময় লাগে মাফলা গাঁঠোতেনে চুৱেটাও গোঁঠা হয়

তাঁত বোৱা হয় গামোচা তাঁতীশালত নহয় মই মাটিশালতহে বওঁ মাটিশালত তাঁত বওঁতেনে এখন গামোচা এদিন লাগে হয় সৰু ফুল লগা হয় ডাঙৰ ফুল হ'ল দুই তিনদিন লাগে মই ডাঙৰ ফুল লগা যিহেতু বোৱা হয় ডাঙৰ ফুল লগা বলে আমি হাজাৰ এহেজাৰ বা বাৰশ তেনেকৈ দিয়া হয় সৰু ফুল লগা তিনিশ চাৰে তিনিশ তেনেকৈ দিওঁ তাঁতিশালত বলে গামোচা বেছি সময় নালাগে কিন্তু মাটিশালত বোৱা হয় যিহেতু সেই সময় অলপ প্ৰয়োজন হয় গামোচা লাভৱিত হয় কাৰণ গামোচা এখন গামোচাত সূতা প্ৰয়োজন হৈ ৰঙা সূতা কমেই প্ৰয়োজন হয় দহ বিছ গ্ৰামমান প্ৰয়োজন হয় আৰু ফুলপাহ বাছিলে মানে গোটেইখিনিত লগাই পঞ্চাছ গ্ৰাম প্ৰয়োজন হয় পঞ্চাছ গ্ৰামৰ সূতা দাম হৈছে ত্ৰিছ পঁয়ত্ৰিছ টকা আৰু বগা সূতাৰ প্ৰয়োজন হয় পঁচিছ টকা বা ত্ৰিছ টকা তেনেকুৱাই প্ৰয়োজন হয় আমি তাৰ উপৰিও লাভাৱিত হওঁ আমি এখন গামোচাত আমি লাভৱিত হোৱা হয় দুশ ত্ৰিছ বিছ তেনেকুৱা তেনেকুৱা হয় কিন্তু অলপ যিহেতু দিনটো গামোচাখন বোৱা হয় তাত সেই পইচাটো তাৰ কাৰণে হাজিৰা হিচাপতে যোৱা হয় ডাঙৰ ফুল লগা হ'লে এহেজাৰ দিওঁ কিন্তু তাক তিনি তিনিদিন সময় লাগে আৰু সূতাও যথেষ্টখিনি সম লাগে যিহেতু ফুলটো ডাঙৰ হ'লে সূতাও অলপ ৰঙা সূতা প্ৰয়োজন হয় সেইটো কাৰণে অলপ সময় লাগে এখন মাফলা গাঁঠিবৰ কাৰণে সূতা আপোনাৰ পঞ্চাছ গ্ৰামমান প্ৰয়োজন হয় আৰু এখন হেৰি গাঁঠিবলৈ শৰাই ঢাকনি গাঁঠিবলৈ দুশ গ্ৰামমান হ'লে হৈ যায় ইমান সু সূতা প্ৰয়োজন নহয় সূতাৰ দামো ইমান বেছি নহয় যিহেতু কি মাফলাৰ সূতাবোৰ আশী টকা হয় কিছুমান এশ টকা থাকে সেই তেনেকৈকৈ অনা হয় আনি সেই গঁঠা হয় এম্ব্ৰইডাৰীও কৰা হয় এম্ব্ৰইডাৰী কেতিয়াবা কৰোঁ ইমান বেছি নকৰোঁ এম্ব্ৰইডাৰী হাতৰ এম্ব্ৰইডাৰী হয় যিহেতু অলপ কষ্টও হয় সেইকাৰণে এম্ব্ৰইডাৰী সিমান কৰা নহয়

ঘৰটোৰ গৃহিণী যেতিয়া নেকি ঘৰৰ কামো থাকে ঘৰৰ ভাত বনোৱা এইবিলাকতো থাকেই এইবিলাকো কৰা হয় তাৰ উপৰিও সিফালে সেইখিনি কামো কৰা হয় যিহেতু ঘৰত ব্যস্ততাৰ মাজত চলি থাকিব লাগে ঘৰ যদি এনেই থকা হয় তেতিয়াও ভাল নালাগে সেইকাৰণে ঘৰৰ ব্যস্ততাৰ মাজত থাকিবৰ কাৰণেই এইবিলাক কৰা হয়